অঁ গাখীৰ কিমান লাগে বাইদেউ অঁ এই ইতেই নাপাৱে এই পিছবেলাকে পাব আৰু তাৰমানে আমি আকৌ কিয়া বেয়া দিম এ বাইদেউ আমি গাখীৰৰে বিজনেচ কৰি থাকোঁ আকৌ বেয়া দিম আপনাক ভালেই দিম অঁ অঁ এই মালিক আহি লওক ৰ'ব আহি লৈ সুধি ল'ম বাৰু আজিৰটো পাবয়েই তাৰমানে আমাৰ আকৌ এই দোকানত দি থাকে নে গাখীৰটো অঁ তেওঁ আইলি সুধি পেলে কি মই আপনাক জনাম দে নে কি আজি বাৰু পাবয়েই আপনি কোনো দিন অঁ অকণমান দেৰিকে মানে আপনি এটা কাম কৰবো আমি পিছবেলা বুলি কওঁতে ধৰ আঢ়ৈটা মানত গাখীৰটো দিওঁ এই গড়ে চাৰটামানত পঠেই দিব আৰু আপনাৰ বাচন আছে নে অঁ অঁ এই সেই হেৰি বাচনটো দি পঠাব আৰু আৰু আপনাৰ তাৰপে আৰু পইছা পাতি আৰু কি কৰিনো ল'ম ৰাইজৰ তাৰপে যদি বাৰ এই লিটাৰ আমি তাৰমানে কি এনেই হেৰি কৰি বেচোঁ পঞ্চাছ টকা আপনি পঞ্চাছ টকা দিব নালগে যাক এই চল্লিছ টকা কৰি আপনাক দিম অঁ

অঁ হ'বো দেক আপনি হেৰি অঁ কিমান হেৰি কৰবো এই আপনি দেৰি কৰি সেনকেয়ে হেৰি কৰবো আৰু ল'ৰাটোক মই কি অঁ তাৰমানে কি এনে কথা নাই এই আৰু মাহতটো এই তাৰমানে কি দেউতাকক আহিলে সুধি ল'ব লাগবো এই দোকানকেইখনত আকৌ দি থাকা যায় নে যদি তেওঁলোকে হেৰি নহয়ে তেতিয়া পাব আৰু বেলেগ অঁ দে অঁ